অ ভাই কি খবৰ অ আছোঁ আছোঁ আছোঁ অ অ এই নক'বা আৰু এই মনত পৰিল ইমান দিনৰ মূৰত এবাৰ খবৰ ল'লোঁ এই লগৰবোৰৰ খবৰ লৈ আছোঁ আজি সেইকাৰণে তোমাৰো খবৰ এটা ল'লোঁ অ আছোঁ আছোঁ আছোঁ তুমি ভালে আছা অ এনে খোৱা লোৱা কেনে চলি আছে

অ

অ মানে মোৰ মোৰ লগৰ কেইজনমানে গৈছিল মোক তাৰমানে সেইদিনাখনে লগ ধৰিছিল মই যোৱা নহ'ল মোৰ কামৰ কাৰণে ব্যস্ত কাৰণে যোৱা নহ'ল যাবা নেকি এদিন যাওঁ ব'লা অ এতিয়াতো ভালে লাগিব যদি লগৰ ল'ৰা কোনোবা যায় আৰু ভাল আৰু তোমাৰ যদি লগৰ কোনোবা আছে তুমি লগ ধৰা অ অ অ অ অ অ অ মই মই বাইকখনে লৈ যাব পাৰিম আমাৰ বেছি দূৰ নহয় ইয়াৰ পৰা চাৰি পাঁচ কিলোমিটাৰমান হ'ব ওম ওম ওম ওম ওম ওম অ অ অ ওম ওম ওম অ সবেই কামতে ব্যস্ত সেইকাৰণে আৰু

অ অ তুমিও খবৰ সবৰ ল'বা মাজে মাজে খবৰ নোলোৱাই দেখোন ওম ওম

অ ঠিক আছে অ হ'ব দিয়া হ'ব দিয়া